মোৰ গাড়ী এখনৰ বহুত প্ৰয়োজন আছিল কাৰণ ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰতে হওক মোৰ ঘৰৰ মানুহে কৈছে এখন গাড়ী লোৱাটো বহুত সহজ নহয় কাৰণ আজিকালি বহুত দাম হ'ল সেইকাৰণে মই ভাবিলোঁ আৰু মই মোৰ হাজবেণ্ডো ক'লে যে আমি বেংকৰ পৰাই লোণ লৈ গাড়ী ল'ব পাৰিমদেখোন তাৰ পিছত মই কানাৰা বেংকৰ পৰা পঞ্চাছ হাজাৰ টকা ধাৰ ল'লোঁ কিন্তু মোৰ সুতটো বহুত কম আছিল দুটকাৰ সুতত তাৰ পৰা আৰু বন্ধন বেংকৰ পৰা অলপ ধাৰ ল'লোঁ লৈ মই এখন স্কুটি কিনিলোঁ সেই গাড়ীখনেৰে মই ব্যৱসায় কৰি মোৰ সৰু পৰিয়ালটো বৰ সুন্দৰকৈ চলি আছোঁ আৰু আজিকালি গাড়ী কিনিবলৈ হ'লে কোনো চিন্তা নাই কাৰণ আধা পইচা দিও আনিব পাৰি মাহে মাহে দি থাকিলেই হ'ল সেইকাৰণে সেইবোৰ সুবিধাজনক অৱশ্যে ভালেই হৈছে সেইকাৰণে মই তেনেকৈ মোৰ ব্যৱসায় চলাই নি আছোঁ আৰু মোৰ ব্যৱসায়ৰ টকাৰে মই প্ৰতিমাহে ধাৰ মাৰিবও পাৰোঁ